হেল্ল' অঁ মই ধেমাজি পা কৈছোঁ এইটো এইটো অশোক নাৰ্চাৰী হয় নি বাৰু অঁ অঁ অঁ মোৰ ফুলি ভাল উন্নত জাতৰ ফুল লাগিছিলে অঁ আপ অঁ পাৰিম যাবলৈ মই মই এবাৰ চাই মেলি মই চাই মেলি বাৰু দিম বাচি মেলি তাপা এজোপা ফুলত কেনেকৈ লয় এটা পুলিত হয় যিটো পচন্দ কৰোঁ আৰু হয় অঁ হয় হয় হয় সেইটো পোৱা যায় অঁ হয় হয় অঁ ডেলিভাৰীয়ে দিব লাগিব ডেলিভাৰী ডেলিভাৰী দিয়ে নে নিদিয়ে আপোনালোকে

ধেমাজি এই চাৰিআলি ওচৰতে হয় হয় অঁ মই তাকে কওকচোন হয় অঁ নিজে নিজে যাব পৰা হ'লে ভাল আৰু যিটো পচন্দ হয় নহয় লাগ অঁ হয় তাকে ভাবিছোঁ নিজৰ সেই বাউণ্ডৰী ভিতৰতে এনেই অলপ অলপ চলপ ফুল আছে আগৰ তেও অলপমান ভাল ফুল অলপ লগাম বুলি ভাবিছোঁ আৰু অঁ হয় হয় এতিয়াতো সময়টো ছিজন ফ্লাৱাৰো সময় আহিছে নহয় জানো জানুৱাৰী পাটো জানুৱাৰী পৰাটো ফুলিবই এতিয়া হয় হয় মই এই পইচা পাতি অলপ হৈ লওক দৰমহাটো পোৱা ওচৰ হওক মান ৰাইজবিলাকৰ মোক তেনেকুৱা সৰু আৰু চাকৰি এটা কৰিছিলোঁ আৰু পেনচনকেইটা আমাৰ পঁচিছ তাৰিখত সোমাই নহয়নো কেইদিন আছে আৰু ধৰি লওক এসপ্তাহ ভিতৰত যাব পাৰিম আৰু

হয় হয় তাকে অঁ ভাল পাওঁ কেলে নাপাওঁ অঁ কব কপৌ ফুল বাৰু আছে কপৌ ফুল এই নাতিনীজনী নাচে নহয় এই কপৌ ফুল লগাই থৈছোঁ এই নচাৰ ছিজনত নুফুলেই অকণমান দেৰিকৈহে ফুলে আপোনাৰ তাত আছে অঁ হয়

মিলাই মিলাই ফোলা হয় হয় আমাৰ যি যিটো থলুৱা মানে ঘ ঘৰত হয় সেইটো মানে ছিজনৰ পিছতহে হয়গৈ

নাচে নাচে অঁ অঁ অঁ অঁ অঁ অঁ অঁ আমাৰ এনেই এইবোৰ নুফুলাহে আছে অকল দুজোপা মানহে ফুলা ফুল আছে তাপা আগতে হেৰি নাইট্ৰিন আছিলে নাইট্ৰিন থাকিলে বেয়া বুলি ক'লে সেইবোৰ নাইকিয়া কৰি দিলোঁ নুফুলা ফুলহে আছে ফুলা গোলাপ কেইজোপা মান আছে জবা ফুলে কৰবি

অঁ লাগি যায় অঁ তেনেকুৱা অঁ অঁ এই বহুমুখী বহুমুখী হেৰি জবা যে সেইটো ৰঙাটো অঁ অঁ সেইটো ভাল লাগে অঁ অঁ হয় হয় হয় হয় চা মই চাবলৈ আগে গৈ ল'ম তেতিয়াহে মোৰ পচন্দ হ'ব নহয় জানো পচন্দৰ মতে আনিম আৰু

অসুবিধা হ'ব অঁ এড্ৰেছটো দি থৈ আহিম আৰু

অঁ পাব পাব

অঁ অঁ চাই যাম মই এই আৰু চাৰিদিনমানৰ পিছত পাৰিম আৰু যাবলৈ

অঁ এনেই চাই আহিম অঁ অঁ অঁ হ'ব হ'ব দিয়ক ভালে

অঁ অঁ